আমাৰ স্কুলত খেলৰ বাবে এটা বিশেষ ক্লাছ আছিল আৰু এই ক্লাছটো হৈছিল ৰাতিপুৱা এঘাৰটা বজাৰ পৰা এই ক্লাছটোত আমাক খেলৰ বিষয়ে বুজাইছিল যে খেলে আমাক কেনেধৰণৰ সহায় কৰে কেনেধৰণে প্ৰভাৱ পেলায় খেলে আমাক মানুহৰ শৰীৰৰ বৃদ্ধি আৰু মগজুৰ বৃদ্ধিত বহু ধৰণে সহায় কৰে আৰু এই ক্লাছটোৰ জৰিয়তে ৰাজ্যিক পৰ্যায়ত খেলিবৰ কাৰণেও সুযোগ দিছিল আৰু কিছুমান খেলৰ জৰিয়তে মানে খেলৰ জৰিয়তে বহুত ধৰণৰ সুযোগ পোৱা গৈছিল যেনে আপুনি যদি উচ্চ শিক্ষাৰ বাবে ক'ৰবাত যায় আৰু আপোনাৰ যদি নম্বৰো অলপ কম থাকে কি তাত এটা মানে উচ্চ উচ্চ শিক্ষাৰ বাবে কিছুমান কলেজত খেলৰ বাবে এটা বিশেষ ক'টা থাকে তো আপোনাৰ ওচৰত যদি ৰাজ্যিক পৰ্যায়ৰ বা আন্তঃৰাষ্ট্ৰীয় কিবা যদি আপোনাৰ ওচৰত চাৰ্টিফিকেটো থাকে তো এই চাৰ্টিফিকেটৰ জৰিয়তে আপুনি এডমিশ্যনৰ বাবে সুযোগ পায় তো খেলে আমাক বহুত ধৰণৰ সহায় কৰে যেনে মানৱ মানৱ শৰীৰৰ বৃদ্ধি মগজুৰ বৃদ্ধি এনে এই ধৰণে নানা ধৰণে আমাক সহায় কৰে এই খেলবিলাকৰ জৰিয়তে আমি বহু ধৰণৰ সজাগতা দেখিবলৈ পোৱা যায় কাৰণ কাৰণ খেলে মানে বহু ধৰণে সহায় কৰে মানৱৰ শৰীৰৰ বৃদ্ধি মগজ এইবিলাক বহু ধৰণে সহায় কৰে